মই ফুৰিবলৈ যাওঁতে বাছ ৰে'ল ফ্লাইট গোটেইকেইটা গোটেই মই যাত্ৰা কৰি পাইছোঁ মই বেছিকৈ বাছত যাত্ৰা কৰি বা ফুৰিবলৈ গৈ ভাল পাওঁ সুবিধা হয় বুলি ভাবোঁ

মই যিহেতু নগাঁৱত পঢ়ি থাকোঁতে

ৰেলেৰে যাত্ৰা কৰিছিলোঁ আৰু তেতিয়া প্ৰায় বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ যিহেতু ট্ৰেইনত যথেষ্ট ভিৰ থাকে আৰু বিভিন্ন ধৰণৰ ব্যক্তি থাকে যিহেতু ট্ৰেইনখন ইমান বেছি সুবিধাজনক নহয় বুলি ভাবোঁ বিশেষকৈ ছোৱালীসকলৰ বাবে অকলশৰে যাত্ৰা কৰিবলৈ

কিয়নো তাতে বিভিন্ন ধৰণৰ চুৰি হয় চুৰি কাৰণ যিহেতু বিভিন্ন ধৰণৰ ব্যক্তিৰে ভৰপূৰ হৈ থাকে যি যথেষ্ট মানুহো হয় ট্ৰেইনত যাৰবাবে মই

ফুৰিবলৈ যাবলৈ পচন্দ নকৰোঁ মই এবাৰ নগাঁৱৰপৰা ডিব্ৰুগড়লৈ ট্ৰেইনত আহোঁতে মই খুব ৰাতিপুৱাই নগাঁৱৰপৰা ট্ৰেইনত উঠিছিলোঁ আৰু যিহেতু ডিব্ৰুগড় পাওঁ পাওঁতেই ৰাতি হয় ঠিক ৰাতি নহয় সন্ধিয়া হয়গৈ আৰু আৰু সেই যাত্ৰা পথতেই মোৰ লগত এটি ঘটনা ঘটিছিল মোৰ হাতত এটা সৰু বেগ আছিল আৰু এটা ডাঙৰ ট্ৰলি আৰু হঠাৎ যিহেতু খুব সোনকালেই উঠিছিলোঁ ট্ৰেইনত গতিকে আবেলি সময়লৈ অকণ টোপনিও লাগিছিল আৰু লগাটো স্বাভাৱিক যিহেতু খুব সোনকালে উঠিছিলোঁ আৰু সেই চিলমিলকৈ টোপনি যাওঁতেই যিটো কাষৰতে বিভিন্নজন মানুহ আছে পুৰুষ মহিলা বুলি কথা নাই বিভিন্ন ধৰণৰ মানুহেই ভৰ্তি হৈ আহিছিল আমাৰ দবাটো আৰু যেতিয়া হঠাৎ মোৰ চকুকেইটা চিল মিচিলকৈ টোপনি যাবৰ বাবে জাপ খাইছিল ঠিক তেনেকুৱাতেই কোনোবাই যেন মোক স্পৰ্শ কৰিছিল অকণ বেয়া ধৰণে তেনেকুৱা অনুভৱ হৈছিল মোৰ আৰু হঠাৎ সাৰ পাই দেখিছিলোঁ কেইবাজনো মানুহ আমাৰ দবাটো থিয় হৈ আহি থিয় হৈ আহিছে যিহেতু বহিবৰ বাবে চিট নাই গতিকে তেওঁলোকে থিয় হৈয়ে আহিছিল আৰু হঠাৎ মোৰ গাৰফালে হালি আহিছিল তেওঁলোক এইটো নেজানো মই তেওঁলোকে জানি বুজিয়ে আহিছিল নে নে মানে কিবা বিসংগতিৰ বাবেই তেওঁলোকৰ নজনাকৈ আহিছিল সেয়া মই নাজানো কিন্তু যথেষ্টখিনি ভয় লাগিছিল কাৰণ অকলশৰে আহিছোঁ ছোৱালী এজনী ভয় থকাটো স্বাভাৱিক আৰু মানে এই ঘৰ আহি পাওঁ পাওঁতে মানে এই জীৱটো চুলিৰ আগত বান্ধি ৰখা বুলি কয় যে ঠিক তেনেদৰে আহি পাইছিলোঁহি ঘৰ কিন্তু কিন্তু

সেইবাবে মই ৰে'ল যাত্ৰাটো মোৰ বাবে বৰ সুবিধাজনক বুলি মই নেভাবোঁ আৰু তাৰপিছৰেপৰা মই বাছত অহা যোৱা কৰিব ল'লোঁ যিহেতু বাছখনত আপুনি যেতিয়া মই যিহেতু নগাঁৱলৈ অহা যোৱা কৰোঁ ছুপাৰতেই যাওঁ কাৰণ তাতে আপুনি ছিংগল ছিটো বুক কৰিব পাৰে বা ডাবলো কৰিব পাৰে আৰু মই যিহেতু অকলেই যাওঁ গতিকে মই চিংগল ছিট বুক কৰি খুব নিশ্চিন্ত মনেই যাব পাৰোঁ কাৰণ তাত এনেকুৱা ধৰণৰ কোনো বেয়া ব্যৱহাৰ আজিলৈকে মই পোৱা নাই গতিকে মই বাছেৰেই ফুৰিবলৈ যাবলৈ ভাল পাওঁ আৰু আৰু আৰু ভ্ৰমণত ধন খৰচৰ বিষয়ে ক'বলৈ গ'লে আগৰ তুলনাত যথেষ্ট বেছি হৈছে যিহেতু

আগতে ধৰক তেলৰ দাম কম আছিল ঠিক তেনেদৰে ভাড়াও কম আছিল আৰু কিন্তু এতিয়া সময়ৰ লগে লগে পৰিৱৰ্তন ক'বলৈ গ'লে সকলোবিলাক পৰিৱৰ্তন হৈছে আৰু গাড়ীৰ ভাড়াও বৃদ্ধি হৈছে আৰু সেইয়া সময়ৰ তাগিদাত পৰিৱেশ হৈছে বুলি ভাবোঁ আৰু ৰেলেৰে অহা যোৱা কৰিলে যেনিবা ধনৰ খৰচৰ পৰিমাণটো অকণমান কম হয় বাকী ফ্লাইট বা বাছৰ তুলনাত কিন্তু মোৰ মতে অকণমান পইচা বেছি হ'লেও বাছেৰে যাত্ৰাটো মই বেছি ভাল পাওঁ যদিও বা কেতিয়াবা বেছি ভিৰ হয় অকণ ভিৰ হয় কেতিয়াবা থিয় হৈ যাবলে কিন্তু দূৰণিবতীয়া ভ্ৰমণ হ'লে সেয়া নহয় যিহেতু যিকেইটা ছিট থাকে সেয়াৰ অনুযায়ীয়েই যাত্ৰী বহোৱা হয় গতিকে বাছেৰে যাত্ৰা কৰিবলৈ সুবিধা হয় মোৰ আৰু ফ্লাইটতো গৈছোঁ দুই এবাৰ কিন্তু ফ্লাইটেৰে ইমান বেছি সুবিধা নেপাওঁ কাৰণ টকাৰ কথা থাকে ধনৰ কথা থাকে যিহেতু ফ্লাইটেৰে যাবলৈ হ'লে ধন ধনৰ অলপ বেছি খৰচ ধনৰ অলপ বেছি প্ৰয়োজন হয় গতিকে সকলোৱে সেয়া নোৱাৰে সকলোৰে বাবে সম্ভৱ নহয় ফ্লাইটেৰে যাত্ৰা কৰাটো আৰু ট্ৰেইনতো একেবাৰে মই বেয়া বুলি নকওঁ কাৰণ কিন্তু অকলশৰে ছোৱালী এজনী অকলশৰে যাত্ৰা কৰিবলৈ হ'লে মোৰ মতে বাছখনেই কমফৰ্টেবল ভাল আৰু কেতিয়াও মানে মই এনেকুৱা হোৱা নাই যে কাৰোবাৰ বাছৰপৰা মই কিবা বেয়া ব্যৱহাৰ পাইছোঁ বাছৰ গৰাকীৰপৰা বা ড্ৰাইভাৰৰপৰা বা হেণ্ডিমেনৰপৰাই হওক গতিকে মই বাছেৰে যাত্ৰা কৰিয়েই বা ফুৰিবলৈ গৈয়ে মই ভাল পাওঁ ভ্ৰমণত বাছেৰে ভ্ৰমণ কৰিলে ধনৰ পৰিমাণো কম হয় ইমান বেছিও নহয় গতিকে বাছেৰেই সুবিধা পাওঁ আৰু ৰে'লত বিভিন্ন ধৰণৰ সমস্যাও থাকে বাৰু খোৱাৰ বোৱাৰ এনেকুৱা ধৰণৰ কথাও থাকে যিখিনিৰ বাবে মই অকণ দিগদাৰ হয় আৰু অকলশৰে গ'লে কিন্তু বাছেৰে যাত্ৰা কৰিলে নিৰ্দিষ্ট এটি স্থানত বাছখন ৰখোৱা হয় যাত্ৰীসকলক খাদ্যৰ বাবে সুবিধা কৰিকে কৰি দি পেলাই গতিকে সেইখিনি সুবিধা থাকে আৰু গতিকে ভাল পাওঁ বাছেৰেই যাত্ৰা কৰিয়েই ভাল পাওঁ আৰু ভ্ৰমণত ধনৰ খৰচ হয় আৰু অলপ কিন্তু ট্ৰেইনত অকণ কম যদিও বা পাৰি আৰু লগৰ বন্ধু থাকিলে মানে পাৰি কিন্তু ছোৱালীৰ কাৰণে মই সুবিধাজনক বুলি নাভাবোঁ আৰু বাছেৰেই সুবিধাজনক বুলি ভাবোঁ আৰু বাছেৰেই ফুৰিবলৈ যোৱাটো মই পচন্দ কৰোঁ